হয় মই প্ৰেছাৰ কুকাৰত ভাতো বনাওঁ দালিও বনাওঁ আৰু প্ৰেছাৰ কুকাৰত ভাত বনালে জোখমতে আকৌ পানীখিনিও দিব লাগে চিটিটোও লগাব লাগে আকৌ ওৱাচাৰটোও লগাব লাগে আকৌ জোখমতে পানীও দিব লাগে আকৌ চচপেনত ধেৰ আলহী দুলহী আহিলে চচপেনতো বনাওঁ চচপেনত বনালে যেনিবা হেতাখনেদি লৰাই মেলি আকৌ চাউলকেইটা পিটিকিও চাব লাগে চাই মেলি পেলাই তাৰপিছত ভাতৰ মাৰখিনি কাঢ়িব লাগে কিন্তু চচপেনৰ আৰু কুকাৰৰ ভাতকেইটা খাবলগীয়া একেই সোৱাদৰে হয়